অঁ এই নামঘৰত কাম এটা লগাই আছিলোঁ সেই নামঘৰ মণিকূটত টাইলছ লগাই আছিলোঁ বাথৰুমটো কি কৰিব লাগে লগাব গম পাইছোঁ ডাঙৰটো লগাবনে সৰুটো অঁ লেটিনটো কিমান ডাঙৰ এই হাজিৰা চিষ্টেম নহ'ব নহয় এইটো স্কুৱাৰ ছিষ্টেম হ'ব ঠিকা হ'ব অঁ অঁ এইটো মৰম চেনেহ থাকিলে দিব পাৰে আৰু যদি নহয় আমি নিজে খাব লাগিব ঠিকা ল'লে অঁ মোৰ লগত যোগালি মেচিন চেচিন চব যাব মই টাইলছ লগাবলৈ যি সম্পত্তি লাগে চব লৈ যাম আৰু

কেতিয়াৰপৰা লগাব লাগিব অঁ মই এই অলপ দিন কাম হ'ব এতিয়া নামঘৰৰ মণিকূট আছো তাৰ পিছতে আৰু এটা নামঘৰ আছে এইটো মানে সেইটোও টাইলছ লগাব লাগিব টাইলছটো লগাই চাই মেলি মানে এইটো শেষ কৰিহে ইয়াত আহিব পাৰিম মানে আপুনি কথাটো পিছত ক'লেতো আগত কাম লৈ থোৱা আছিলে সেইটো কাৰণে মানে এতিয়া বৰ্তমান নহয় কথাটো দিব নোৱাৰিছোঁ দুই আৰু দুদিনমান পিছত দুই তিনিদিন পিছত ক'ব পাৰিম কামটো কাহানিকৈ কৰিব পাৰোঁ অঁ যোগালী তিনিটা সেইটো হাজিৰা মই দিব লাগিব সিহঁতক মই স্কুৱাৰ ফুটত লৈ ল'ম ন অঁ স্কৱাৰ ফুটত লৈ ল'লে মানে মই আপোনাৰ এইটো এই হাজিৰাটো ময়ে দিব লাগিব ঠিকাটো যেতিয়া ল'ব লাগিব

অঁ মেচিন কাটিং হ'ব আপুনি চিমেণ্ট আনি থ'ব আৰু আপোনাৰ বালি চালি আনি থ'ব হোৱাইট চিমেণ্ট লাগিব হোৱাইট চিমেণ্ট তাৰ আপোনাৰ আপোনাৰ আৰু এটা পাউডাৰ আছে এইটো পেকেটকৈ পায় এক কেজি পেকেট সেইটো লগাব লাগিব টাইলছ লগাওঁতে অঁ তাৰপৰা আপোনাৰ আৰু ৱাটাৰপুফো থাকে চিমেণ্টৰ লগত এইটো মানে লগত আনি মাৰি দিলে পানী চানী পৰিলেও একো নহয় পিছলৈকে আচ্ছা টাইলছটো যদি আপুনি কে লগায় তেতিয়া আপুনি এটা কাম কৰিব দোকানত গ'লে মোক খবৰ কৰিব অঁ তাৰ পিছতে আৰু এক নম্বৰ কথা হ'ল কি আপোনাৰ যিটো আপোনাৰ লেটিন সেইটো আপুনি কিমান দীঘল কিমান বহল স্কুৱাৰ ফুটকেইটা চাই ফটো মাৰি হোৱাটছএপত মোলে চেণ্ড কৰি দিব স্কাৱাৰ ফুটকেইটা লিখি কাগজত তাৰ পিছতে মই চাই আপোনাক হিচাপটো দি দিম কিমানটো টাইল্ছ লাগিব সিমানটো পৰিমাণত আপুনি লৈ আহিব এইটো তাত মানে আপোনাৰ কাৰ্টনৰ ভিতৰত আহিব পেকেটকৈ পেকেটকৈ আহিব আপোনাৰ কাৰ্টনৰ ভিতৰত তাৰ পিছতে আপোনাৰ এই যিটো লাগিলে লাগি যাব যিটো ছাইডত আপোনাৰ কাটিবলগীয়া হয় এক ফুট কাটিবলগীয়া হয় কিছুমান ছয় ইঞ্চি কাটিবলগীয়া হয় কিছুমান তিনি ইঞ্চি কাটিবলগীয়া হয় আপোনাৰ ষ্টেপলৈকে লগাব লাগিবনে

আঠ ফুট আঠ ফুট হ'লে আপুনি পাঁচ ফুট মাৰিব লাগিব টাইছ অঁ পাঁচ ফুট টাইলছটো মাৰি দিলেই হৈ যাব অঁ অঁ বাহিৰাৰ ছাইডটো মাৰি দিব ন ঠিক আছে বাৰু অঁ অঁ

সেইটো আপোনাৰ স্কাৱাৰ ফুটটো বৰ্তমান মই আপোনাক এই এইটো হিচাপটো দি দিম কিমানটো হয় আপোনাৰ পৰিমাণটো চাই ল'ব লাগিব হা যদি অলপ বেছি হয় স্কাৱাৰ ফুট তেতিয়া আপোনাৰপৰা দুটকা কমাই ল'ম যদি কম হৈ যায় তেতিয়া হ'লে কমাব নোৱাৰিম যিমানটো হয় সিমানটোৱে দিব লাগিব অঁ হয় সেইটো কথা মানে অঁ অঁ ঠিক আছে মই তেতিয়া কালি পিছবেলা পাৰিলে এপাক গৈ চাই হিচাপটো দি মই গুচি আহিম তাৰপৰা আপুনি যেতিয়া অঁ কওক অঁ ঠিক আছে মই আপুনি নাথাকিলেও মই জোখটো লৈ ল'ম বাৰু কোনো কথা নাই পিছত আপুনি যেতিয়া টাইলছটো আনিব তেতিয়া মোক মাতি দিব ফোন কৰি পেলাই অঁ আপুনি আপুনি এটা কাম কৰিব মই এইতো ক'লোঁ তিনিদিন লাগিব তিনিদিনৰ পিছত আপুনি মোক পাই যাব মই তিনিদিনৰ পিছত পাৰিম আপুনি টাইলছটো আনিলেই আগদিনা টাইলচ আনিব পিছদিনাখন মই পাই যাম ঠিক আছে হ'ব অঁ

ঠিক আছে কাইলে মই গধূলি সময়তে গুচি যাম এপাক হা কাম ছুটি কৰি ঠিক আছে অঁ ধন্যবাদ ধন্যবাদ